আমাৰ ধৰ্মটো সেয়াৰে অকণমান পৰিৱৰ্তন হোৱাটো এটা লক্ষ্য ভিতৰত পৰে তেওঁ পৰিৱৰ্তন মানে কি আৰু অসমৰ শান্তি ধৰ্ম এক শৰণ হৰিনাম ধৰ্ম যিটো শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰৱৰ্তন কৰি থৈ গৈছে তেনে এটা ধৰ্মত সকলো পায় সাহিত্য সংস্কৃতি গোটেইখিনি বস্তু এই অনুষ্ঠানটোত পোৱা যায় অনুষ্ঠানটো মানে এতিয়া বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানটোৱে এই গুৰুজনাৰ প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মভাগী সুচাৰুৰূপে পৰিচালনা কৰাত

আমাৰ অসমৰ যিখন যিসকলক অসমীয়া মানুহ বোলা হয় এই মানুহখিনিৰ মাজত হিন্দু ধৰ্মৰ বিশেষ প্ৰভাৱবিলাক পৰি আছে একশৰণ হৰি নাম ধৰ্ম বুলিলে কেৱল এজন ঈশ্বৰক উপাসনা কৰাৰ কথাকে সূচায় তাৰ বাদে হিন্দু ধৰ্মত হ'বলগীয়া শাক্ত সব্য সৌৰ গানপত্য এই কথাখিনি একেলগ কৰি পেলোৱাটো আচলতে গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্মৰ নীতিত নপৰে সেয়েহে সেই পৰিৱৰ্তনটো অসমৰ মানুহৰ মাজলৈ অহাটো ভাল বুলি ভাবোঁ তেতিয়া অৰ্থাৎ একশৰণ হৰিনাম ধৰ্মত সকলো মানুহ যদি

এটা শান্তি বা তেনেকুৱা পৰ্যায়ৰ পৰিৱৰ্তন আমাক লাগে বৰ্তমান অৱস্থাত

কথাখিনি আচলতে বিপৰীত ৰূপ এটা জেগাই জেগাই ঠায়ে ঠায়ে লোৱা দেখা গৈছে সেইখিনিৰ পৰা নিষ্কিজি পাবলৈ হ'লে আমি শ্ৰীমন্ত শংকৰদেৱ তেওঁ বহাৰ পো প্ৰপন্ন শিষ্য মাধৱদেৱ এই দুজনে আগবঢ়োৱা এই যিখিনি প্ৰণালী এই প্ৰণালীসমূহ ক'লো অসমৰ অসমীয়া মানুহ হিচাপে সকলো মানুহে যদি গ্ৰহণ কৰে নিশ্চয় অসমলৈ এটা নতুন পৰিৱৰ্তন আহিব এই বুলিয়েই মই ভাবোঁ

ধৰ্মৰ সম্পৰ্কে পাতিবলগীয়া বহু কথা আছিল হ'লেও কিমানখিনি পতাৰ সেইটো অৱকাশ বৰ্তমান নাই